তেইছ জানুৱাৰী দুহেজাৰ সোতৰ বিছ জুলাই দুহেজাৰ ওঠৰ সাত নৱেম্বৰ দুহেজাৰ বিছ দহ মাৰ্চ দুহেজাৰ ঊনৈছ আঠাইছ আগষ্ট দুহেজাৰ তেইছ